বৰ্তমান সময়ত শিশুসকলে অতিমাত্ৰা মোবাইল ফোন ব্যৱহাৰ কৰাৰ বাবে শিশুসকল অতিকৈ এলেহুৱা হৈছে তেওঁলোকে ঘৰতে বহি মোবাইলত ভিডিঅ' গেম খেলিবই খেলিবলৈ লৈছে যাৰ ফলত তেওঁলোকে বাহিৰলৈ যাব মন নকৰে খেলা ধূলা কৰিব মন নকৰে আৰু যদিহে শিশুসকলে খেলা ধূলা নকৰে তেন্তে তেওঁলোকৰ শাৰৰিক শাৰীৰিক মানসিক স্থিতি কেতিয়াও সৱল বা সুস্থ হ'ব নোৱাৰে গতিকে আমি শিশুসকলক বুজাব লাগিব যে খেল আমাৰ জীৱনৰ এক অনবদ্য অংগ যদিহে আমি খেল নেখেলোঁ তেনেহ'লে আমাৰ শাৰীৰিক আৰু মানসিক স্থিতি কেতিয়াও সুস্থ হ'ব নোৱাৰে গতিকে আমি খেল খেলিবই লাগিব খেলে আমাৰ জীৱনত বহুতো ক্ষেত্ৰত সহায় কৰিছে খেলে আমাক শাৰীৰিকভাৱে সুস্থ কৰে মানসিকভাৱেও সুস্থ কৰে শাৰীৰিক আৰু মানসিকভাৱে সুস্থ কৰি মানুহক জীৱনৰ জীৱনত সফল হোৱাৰ ক্ষেত্ৰত এক অনবদ্য অংগ হিচাপে সহায় কৰি আছে এনেদৰে বুজালে শিশুসকলে বুজি পাব আৰু মোৰ সম্ভৱ শিশুসকল খেল খেলিবলৈ আহিব